হেল্ল' অঁ এই নাম্বাৰটো আপোনাৰ গোলমোহৰত লাগিছে নে হয় মই এটা বিশেষ কাৰণতহে আপোনাক ফোন কৰিছিলোঁ মানে আপোনাৰ কাৰণটো হৈছে যে মই আপোনালোকৰ তাত এটা অৰ্ডাৰ দিছিলোঁ হয় অৰ্ডাৰটো মানে আচলতে ঠিকে হৈছে আমি মানে আপোনাৰ অৰ্ডাৰটো কেঞ্চেল কৰিব বিচাৰিছোঁ কেঞ্চেলটো আচলতে এটা বিশেষ কাৰণতহে আপোনাক কৰা হৈছে হয় হয় মই গম পাইছোঁ যে আপোনাৰ যিহেতু মই আপোনাক যিমানখিনি সময়ৰ কথা কৈছিলোঁ আপুনি মোক সেইখিনি সময় হয় ওচৰ চাপিছেহি হয় হয় মই গম পাইছোঁ যে আপুনি যিহেতু আপুনি সময়টো ওচৰ চপাৰ কাৰণে আপোনাৰ অৰ্ডাৰটো কেঞ্চেল কৰিবলৈ অকণমান অসুবিধা হৈছে হয় ময়ো এক বিশেষ অসুবিধাৰ কাৰণেহে আচলতে অৰ্ডাৰটো কেঞ্চেল কৰিব বিচাৰিছোঁ হয় আগতেও মই আপোনালোকৰ ইয়াত মানে অৰ্ডাৰ দিছোঁ কিন্তু একো তেনেকুৱা মানে আপোনাৰ অসুবিধা হোৱা নাই যিহেতু আজিলৈকে তেনেকৈ মই কেঞ্চেল কৰা নাই গতিকে আজি অসুবিধা হোৱাৰ কাৰণেহে অৰ্ডাৰটো কেঞ্চেল কৰিবলগীয়া হৈছে হয় হয় মই আপোনালোকৰ তাত অৰ্ডাৰ দিছিলোঁ আপোনাক চাওমিন দিছিলোঁ চিকেন পোলাও দিছিলোঁ আৰু আপোনাৰ ভেজ পোলাওঁ দিছিলোঁ হয় এই তিনিটা বস্তুৱেই আপোনাক অৰ্ডাৰ কৰা হৈছিলে হয় এতিয়া মানে মই আপোনাক কাৰণটো জনাব লাগিব নহয়নে হয় কাৰণটো হৈছে মানে আমাৰ ধৰি লওক আপোনাৰ অকণমান ঘৰুৱা অসুবিধা হ'ল যাৰ কাৰণে আজি যিটো পাৰ্টী আমি কৰিছিলোঁ আয়োজন কৰিছিলোঁ মানে আপোনাৰ পাৰ্টীটো তো গতিকে পাৰ্টীটো মানে আমি কেঞ্চেল কৰিছোঁ হয় আপুনি মোক পঠিয়াই দিব ডাটাখিনি মই আপোনাৰ মানে কি কৰে কেনেকৈ আপোনাৰ ফিল আপ কৰিব লাগে সেইখন আপোনাৰ যিখন ফৰ্মখন আছে তো সেইখন মই ফিল আপ কৰি আপোনাক মানে কেন্ অৰ্ডাৰটো কেঞ্চেল কৰা যে হ'ল সেইটো মই আপোনাক ফিল আপ কৰি আপোনাক দি দিম আকৌ হয় এতিয়া মানে মই আপোনাক এই যিটো অৰ্ডাৰ দিয়া হৈছিলে সেই অৰ্ডাৰটোৰ বাবদ মানে মই আপোনাক পে'মেণ্টটো কৰি দিছিলোঁ হয় গতিকে মানে মই পে'মেণ্টটো এতিয়া আপোনাৰ কেনেকৈ পাম আপুনি মানে মোক এতিয়া অনলাইনযোগে পে'মেণ্টটো দিব নে আপোনাৰ অফলাইন মানে ফৰ্মখন ফিল আপ কৰাৰ পাছতহে মই অনলাইন মানে একাউণ্টত পইচাটো পাম সেই কথাষাৰ মানে জনাই দিলে ভাল আছিল আৰু হয় হয় হয় মই আপোনাৰ যিটো আপোনাৰ নাম্বাৰত মই বৰ্তমান ফোন কৰি আছোঁ সেই নাম্বৰটোতে মোৰ একাউণ্টৰ যিখিনি আপোনাৰ জনাবলগীয়া একাউণ্ট নাম্বাৰ সেইটো আপোনাক দি দিম আপুনি মোক আকৌ সেইটোতে আপুনি দি দিলেই হৈ যাব পইচাটো হয় হয় হয় হয় মই আপোনাৰ কিমান টকাৰ আপোনাক পে'মেণ্টটো কৰা হৈছিলে সেই পে'মেণ্টৰ যিটো পইচা সেইটো আপোনাৰ হোৱাটছাপতে দি দিম হয় ধন্যবাদ আপুনি মোৰ মানে কথাখিনি বুজি মোৰ অৰ্ডাৰটো কেঞ্চেল কৰা কাৰণে